যোৱা কেইবছৰত ধৰি মনোৰঞ্জন খুবেই সলনি হৈছে উদাহৰণস্বৰূপে যিহেতু আগতে মানুহসকলে নাচি বাগি ভাল পাইছিল কিন্তু আজিকালি ৰেডিঅ' আহিল তাৰপাছত টিভি আহিল আৰু তাৰপাছত কম্পিউটাৰ আহিল এই পৰিৱৰ্তনসমূহৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰোঁ যে পৰিৱৰ্তন হ'ব লাগে কিন্তু এই পৰিৱৰ্তনসমূহৰ পৰা ৰাইজে কেনেদৰে উপকৃত হৈছে বা ইয়াৰ পৰা কি কি অসুবিধাৰ সন্মুখীন হৈছে কি কি বেয়া প্ৰভাৱ পৰিছে সেইটো সেইটোও মানুহে চাব লাগে আগতে মানুহে নাচি বাগি ভাল পাইছিল যাৰ ফলত মানুহৰ স্বাস্থ্য বা মানসিক আৰু শাৰীৰিকভাৱে মানুহসমূহ সুস্থ হৈ আছিল কিন আৰু মানুহৰ মাজত ভাতৃত্বভাৱৰ সম্পৰ্কও আছিল কিন্তু আজিকালি ৰেডিঅ' টিভি কম্পিউটাৰ অহাৰ লগে লগে এজন ব্যক্তি এটা ৰুমত অকলেই সোমাই নিজৰ কাম কৰি থাকিব পাৰে এইক্ষেত্ৰত সুবিধা হৈছে যদিও অসুবিধা হৈছে যে মানুহৰ মাজত সম্পৰ্কসমূহৰ কোনো গুৰুত্ব নাইকীয়া হৈছে আজিকালি কোনো কাৰো লগত কথা পাতিবলৈও সময় নাইকীয়া হৈছে সকলোৱে টিভিসমূহতে ব্যস্ত থাকে কম্পিউটাৰতে ব্যস্ত থাকে বেছিকৈ ব্যস্ত থকাৰ ফলত মানুহৰ শাৰীৰিকভাৱে অসুস্থ হৈছে যেনে চকুত চকুৰ ৰশ্মিয়ে কমি গৈছে আৰু সৰু সৰু ল'ৰা ছোৱালীসমূহৰ হাতত এনেদৰে কম্পিউটাৰ টিভি মোবাইল তুলি দিছে যাৰ ফলত তেওঁলোকৰ মস্তিষ্কত ইমানেই বেয়াকৈ প্ৰভাৱ পৰিছে যে তেওঁলোকে পঢ়া শুনা বেছি কমকৈ কৰি মো এই মোবাইল টিভি ৰেডিঅ' এইসমূহতেই বেছিকৈ আসক্ত থাকিব বিচাৰে সেয়েহে এই পৰিৱৰ্তন যি যিমানেই ভাল হৈছে তাৰ বিশ বেয়া দিশটোও কিন্তু নথকা নহয় এই বেয়া দিশসমূহ আঁতৰাই আমি ইয়াৰ পৰা ভালটো ল'ব পৰাটোহে আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ সেয়েহে মাক বাপেকসকলেও আৰু সমূ সমূহ মানুহে এইটো লক্ষ্য কৰিব লাগে যাতে তেওঁলোকে ব্যৱহাৰ কৰক কিন্তু তাৰ পৰা যাতে যিটো বেয়া সেইটো আমি ল'ব লগা নহয় ইয়াৰ পৰা আমি ভাল দিশটোহে লৈ আগবাঢ়ি যোৱাটো মই বিশেষকৈ ভাল বুলি কম